হেল্ল' অঁ কেব ড্ৰাইভাৰত লাগিছে নেকি হয় হয় আপুনি ক'ত আছে বাৰু বহুত দেৰি হ'ল মই ৰৈ ৰৈ আমনি লাগিছে হয় হয় অঁ মই ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটিৰ আগতে আছোঁ এই তিনিআলিতে ৰৈ আছোঁ হয় হয় আপুনি যিমান পাৰে সোনকালে আহক হয় হয় হয় কেতিয়া পাবহি বাৰু দহ মিনিট আহক যিমান পাৰে আহক সোনকালে দেই ঠিক আছে ঠিক আছে অঁ